অঁ মই মই কৈছোঁ মোৰ কলেজত কিবা এটা ভূপেন হাজৰি বিষয় হাজৰিকাৰ বিষয়ে লগা হৈছে তাৰমানে

অঁ আৰু কি কওকচোন অঁ অঁ অঁ অঁ হ'ব দিয়ক হ'ব দিয়ক